আমাৰ আপোনাৰ গাঁৱত অঞ্চলত কোনো মহিলা ব্যৱসায় আছে যদি তেওঁলোকৰ বিষয়ে অলপ কওকচোন আমাৰ আমাৰ গাঁৱত মানে ওচৰ চুবুৰীয়াত মানে প্ৰায় দছ বাৰগৰাকী মহিলাই দোকান দিয়ে মহিলা ব্যৱসায় দোকানো আছে এনেকুৱা কাপোৰ কানিও বেপাৰ কৰে তাৰপিছতে আপোনাৰ হেৰি মিঠাই চিঠাই এনেকুৱা নিমকি নিমকি কাটা নিমকি গ্ৰীণ মটৰ এনেকুৱাবিলাকো ব্যৱসায় আছে সৰহসংখ্যক মহিলাই আমাৰ গাঁওখনত মানে ব্যৱসায় ভাল পায় ব্যৱসায় কৰে এম্ব্ৰইডাৰী কাটিং কুটিং এনেকুৱাবিলাকো আমাৰ গাঁৱৰ মহিলাসকলে মইতো আজি মোৰ প্ৰায় আজি মই ওঠৰ চনমানৰ পৰাই মই ব্যৱসায় আৰম্ভ কৰিছোঁ মোক প্ৰথম প্ৰথম ময়ে কৰিছিলোঁ মোকে দেখি এতিয়া গোটেই গাঁৱৰ মহিলাসকলো আগবাঢ়ি আহিছে আগবাঢ়ি সকলোৱে কাবাৰ দোকান কাবাৰ কাটিং কুটিং কোনোবাই মিঠাই বনায় কোনোবাই পিঠা বনায় মানে আমাৰ এতিয়া বিহু বিহু আহিলে মানে আমাৰ সকলো মহিলাই মানে মহিলাৰ আত্মসহায়ক গোট আছে আত্মসহায়ক গোটতে আমি মিলি জুলি পিঠা পনা ইত্যাদি সংগ্ৰহ কৰি বিকিও আমাৰ বজাৰ আছে তেওঁলোকেও নিজৰ নিজকে নিজে নিজৰ ওপৰত নিজে থিয় হৈ স্বাৱলম্বী হ'ব বিচাৰে আৰু আমাৰ মহিলাসকল বোৱাৰী জীয়ৰী সকলোৱে এক এক সকলোৱে একত্ৰিত হৈ মানে ব্যৱসায় কৰিবলৈ ওলাই আহে মাছ মাৰে ধান ৰুৱে পথাৰত ধান কাটে সকলোৱে মিলি জুলি আমাৰ মহিলাসকলবৰ একত্ৰিত হৈ সকলো কাম কৰিবলৈ আগবাঢ়ি আহে